হেল্ল' অঁ কোনে ক'লে বাইদেউ ক'লে নেকি অঁ তাৰ মানে মই ৰাস্তাটোৰে গৈ আছিলোঁ আপোনালোকৰ তাত ভাড়াঘৰ বুলি লিখা আছে সেইকাৰণে মই ফোন কৰিলোঁ মানে ভাড়াঘৰ পাম নেকি আছে নেকি

তাৰ মানে আমাৰটো ফেমিলি থকা ৰুমহে লাগে ফেমিলি থকা ৰুম আছে নেকি অঁ অঁ অঁ অঁ অঁ হয় নেকি তেনেহ'লে পানীৰ সুবিধাটো কেনেকুৱা ৰাণিং ৱাটাৰনে এই আছে কুঁৱা আছেনে দমকল আছে অঁ হয় নেকি অঁ অঁ আমাৰ দুটা ৰুম হ'লে হ'ল আৰু কিটচেন এটা থাকিলে হ'ল লেট্ৰিন বাটৰুম এটাচড তেনেকুৱা

অঁ হয় নেকি দুটা ৰুমৰ হয় হয় তিনিটা ৰুমটো থাকিলে বেছি ভাল অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয়

আচ্ছা দামটো কিমান আছিলে বা আমাৰ পৰিয়াল বেছি নাই সৰু আমাৰ দুটাই ফেমিলি

উঠক অঁ অঁ অঁ অঁ হয় নেকি তিনি হাজাৰ বহুত বেছি হৈছে নেকি কম নহ'ব নেকি অঁ অঁ অঁ

অঁ আচ্ছা বাৰু মই বাৰু গৈ পেলাই অঁ গৈ পেলাই চাই ল'ম আৰু কেনেকুৱা কি সুবিধা আছে ন মানুহটো মানুহজনটো নাই মই গৈ আছোঁ বাৰু কালি মানে যাম অঁ অঁ অঁ অঁ ঠিকে আছে দিয়ক অঁ অঁ